মোৰ নিজৰ বিষয় বুলি কওঁতে বহুত কথায়ে আহি পৰে নিজৰ বিষয় বুলি কোৱাৰ লগতে আপোনাৰ মোৰ সংসাৰখনো মোৰ নিজৰ লগতে জড়িত হৈ আছে ইয়াৰ পিছত মোৰ লগ বন্ধু আলহী ইষ্ট কুটুম এইবিলাক প্রত্যেকেই মোৰ নিজৰ লগতে জড়িত হৈ আছে গতিকে মোৰ যেতিয়া মই স্কুলত পঢ়িছিলোঁ স্কুলত পঢ়া মানে মই পঢ়িছিলোঁ আপোনাৰ লাওকৰা হাইস্কুলত ইয়াতে মই হাইস্কুল শিক্ষান্ত পৰীক্ষা লৈকে পঢ়িছিলোঁ ইয়াৰ পিছত মই ৰঘুনাথ চৌধুৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত উচচতৰ মাধ্যমিক বিদ্যালয় তাত মই পঢ়িছিলোঁ ইয়াতেই মই উচচতৰ মাধ্যমিক বিদ্যালয় পঢ়াখিনি শেষ কৰি মই ডিগ্ৰীত এডমিছন ল'বৰ কাৰণে মই গুৱাহাটীলৈ ঢাপলি মেলিছিলোঁ আৰু গুৱাহাটীত মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি কিছু বছৰ এবছৰ দুবছৰ মই চাকৰিৰ কাৰণে অকণমান যো জা চলাইছিলোঁ কিন্তু সিমান এটা মই সুফল পাম বুলি নাভাবি শেষত ব্যৱসায় কৰিম বুলি পেলাই আকৌ মই কেইবছৰমান পিছত গাঁৱৰলৈকে ঢাপলি মেলিলোঁ গাঁৱত আহি ইয়াতে মই ব্যৱসায় এটা কৰিম বুলি পেলাই মনস্থ কৰি ঘৰৰ মানুহৰ লগতো আলোচনা বিলোচনা কৰি এখন ব্যৱসায় কৰিম বুলিয়েই মন স্থিৰ বান্ধি ললোঁ তাৰ পিছতেই এতিয়া ব্যৱসায়খন চলাই আছোঁ আৰু ব্যৱসায়ৰ লগতে মই এতিয়া সংসাৰত মোৰ মা আছে মোৰ ছোৱালী দুজনী আছে মোৰ শ্ৰীমতী আছে এতিয়া মই মোৰ নিজৰ কথা বুলি কওঁতে ইমান খিনিয়েই আৰু